আমাৰ ধেমাজি ডিষ্ট্ৰিকৰ পৰা প্ৰায় মেইন টাউনৰ পৰা পোন্ধৰ বিছ কিলোমিটাৰ নিলগত এখন চৰকাৰী ইঞ্জিনিয়াৰিং কলেজ অৱস্থিত তাতে আমাৰ স্থানীয় দুই এজন যুৱকৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰি আছে যেনে ধৰক ডিব্ৰুগড় মৰিগাঁও নগাঁও শিৱসাগৰ তিনিচুকীয়া তেজপুৰ গুৱাহাটীৰ পৰা পৰাকে ধৰি প্ৰায় বিভিন্ন অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে তাতে শিক্ষা গ্ৰহণ কৰি আছে আৰু আমাৰ ধেমাজিৰ স্থানীয় বহুকেইজন শিক্ষাৰ্থীয়েও তাতে শিক্ষাগ্ৰহণ কৰি আছে মোৰ লগৰ দুই এগৰাকীয়েও তাতে শিক্ষাগ্ৰহণ কৰি আছে যিহেতু চৰকাৰী সেই হেতুকে তাত শিক্ষা ব্যৱস্থাটো যথেষ্ট উন্নতমানৰ আৰু ৰাস্তা পদূলিও ধুনীয়া কৰি দিছে যাতে ছাত্ৰ ছাত্ৰীবোৰ অহা যোৱাত একো অসুবিধা নহয় গতিকে লৈ যিহেতু আমাৰ নিজৰ অঞ্চলতে এখন চৰকাৰী ইঞ্জিনিয়াৰিং কলেজ থকাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হৈছে গতিকে লৈ তাতে অহা যোৱা কৰিবলৈ তেওঁলোকৰ সা সুবিধাৰ কাৰণে চৰকাৰে ৰাস্তা পদূলিবোৰো ধুনীয়াকৈ বনাই দিছে আৰু আমি গৌৰৱান্বিত যে আমাৰ নিজৰ অঞ্চলত এখন চৰকাৰী ইঞ্জিনিয়াৰিং কলেজ থকাৰ বাবে পঢ়া শুনাৰ লগতে অঞ্চলটোৰো যথেষ্ট পৰ্যায়ত উন্নতি হৈছে গতিকে লৈ শিক্ষা ব্যৱস্থা চৰকাৰে শিক্ষা ব্যৱস্থাত চৰকাৰে যথেষ্টখিনি অৰিহণা আগবঢ়াইছে সেই হেতুকে লৈ যিমানখিনি পাৰে চৰকাৰে সহায় সহযোগিতা কৰিছে গতিকে লৈ আমাৰ স্থানীয় জেগাবোৰ উন্নত হৈছে আৰু শিক্ষা শিক্ষাক্ষেত্ৰত পঢ়িবলৈ ধৰক গাঁৱৰ ল'ৰা ছোৱালীবোৰে এতিয়া নিজৰ স্থানীয় অঞ্চলত কলেজখন হোৱাৰ বাবে পঢ়াৰ প্ৰতি অলপ আগ্ৰহী হৈছে